হেল্ল' অঁ এইটো শইকীয়া ট্ৰেভেলছ হয়নে অঁ হয় মই আপোনালোকৰ অহা বিছ তাৰিখলৈ যে আপোনালোকৰ বাছখন বুক কৰিছিলো শিৱসাগৰলৈ যাবৰ কাৰণে অঁ হয় মই বিশেষ কাৰণত আমাৰ যোৱাতো কেঞ্চেল হ'ল সেইকাৰণে আপোনাক যে মই আগধন দহ হাজাৰ টকা দি থৈছিলো আপুনি আমাৰ যিহেতু যোৱাটো নহ'ল সেইকাৰণে আপুনি পইচাটো মোক আপোনাৰ যেনেকৈ সুবিধা হয় ফোনপে' গুগলপে' বা মোৰ স্কেনাৰখনো দি দিম দি দিম মোৰ এইটো নাম্বাৰতে গুগলপে' আছে নহ'লে আপুনি মোক বেংক একাউণ্টটোতো মাৰি দিব পাৰে অঁ হয় ঠিক আছে নহ'লে ধন্যবাদ